মোৰ ঘৰলৈ আলহী আহিলে মই শিৱসাগৰলে ফুৰাবলৈ নিও তাত পুৰণি ঐতিহাসিকবিলাক ধেৰ আছে দেখুৱাবলগীয়া এইবিলাক হ'ল শিৱসাগৰ পুখুৰী শিৱদৌল ৰংঘৰ কাৰেংঘৰ এইবিলাক জয়সাগৰ জয়দৌল সেই সকলোবিলাক আছে দেখুৱাবলৈ শিৱসাগৰ শিৱদৌলটো শিৱসিংই তেওঁৰ প্ৰথমা পত্নী বৰ ৰজাৰ ফুলেশ্বৰীৰ মৃত্যুৰ পিছত তেওঁৰ ভণীয়েক দুপদীক বিয়া কৰাই তাৰ তেওঁৰ দুপদীক অম্বিকাকুঁৱৰী নাম দি বৰৰজা পাতিছিল আৰু বৰৰজা অম্বিকাকুঁৱৰী নিৰ্দেশক্ৰমে তেওঁ শিৱসাগৰ পুখুৰীৰ কাষতে শিৱদৌলটো নিৰ্মাণ কৰিছিল আৰু এই শিৱদৌলত শিৱদৌলত পূজা অৰ্চনা কৰা হয় শিৱ মানুহে পূজা অৰ্চনা কৰি তেওঁ নিজৰ মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয় আৰু শিৱদৌলৰ কাষতে বিষ্ণুদৌল আৰু দেৱীদৌল আছে তেওঁলোক বিভিন্ন ধৰণৰ পৰ্যটক আহি তাতো পূজা অৰ্চনা কৰেহি আৰু শিৱদৌলৰ কাষতে বৰপুখুৰী শিৱসাগৰ পুখুৰী খন্দা হৈছিল সেই পুখুৰীটোতহে সকলো ধৰণৰ মাছ কাছ এনে পোৱা যায় তেওঁলোকে তাত সোণৰ কাছ আছে বুলিও শুনি পোৱা যায় আৰু শিৱদৌলৰ ওপৰত যিটো সোণৰ কলচী সেইটো কেজি দুশ আশী কেজিমান হ'ব আৰু শিৱদৌলৰ শিৱৰাত্ৰি পতা হয় তাত শিৱৰাত্ৰি মেলা পতা হয় মেলাত বিভিন্ন ধৰণৰ পৰ্যটক ভক্ত শিৱদৌল দৰ্শনৰ বাবে আহে তাত আৰু বহুতো চাবলগীয়া বহুত কিবাকিবি আছে তাৰপিছত ৰংঘৰ দেখুৱাবলৈ লৈ যাম ৰং ৰংঘৰটো এটা পুৰণি ঐতিহাসিকৰ ভিতৰত জড়িত ইয়াত ৰংঘৰ বাকৰিত আগৰ দিনৰ ৰজাই ম'হ যুঁজ খেলাইছিল মল্ল যুঁজ কণী যুঁজ কুকুৰা যুঁজ এইবিলাক আগৰ দিনৰ পৰাই খেলাই আহিছে বৰ্তমান এতিয়াও এইবিলাক খেল খেলাই বহাগ বিহুত হুঁচৰিও গাই বিহু চাবলৈ বহুতো পৰ্যটক আহে বিভিন্ন সময়তো পৰ্যটক ৰংঘৰ চাবলৈ আহে ৰংঘৰৰ ভিতৰত সোমাবলৈ ধৰক পঁচিছ টকা এণ্টি ফিজ এটা লয় আৰু আগতকৈ বহুত বেছি ধুনীয়াও কৰিলে ফুলনি কাষে কাষে ফুলনি বাগিচাও আছে ৰংঘ মুখ্য পথৰৰ পৰা কিনাৰে কিনাৰে ফুলনি দেখা যায় আৰু আৰু তাত সৰু ল'ৰা ছোৱালীয়ে ধৰক খেলিবৰ কাৰণে শ্লাইড আৰু বহুতো বস্তুও আছে পুৰণিৰ ভিতৰত আৰ আটাইতকৈ ঐতিহাসিক বুলি ৰংঘৰৰ বুলি জনা যায় তাতো বিভিন্ন এতিয়াও ম'হ যুঁজ এইবিলাক খেলায় ৰংঘৰ বাকৰি ৰজাই আগতে যেনেকে খেলাইছিল ঠিক তেনেধৰণে এতিয়াও নীতি নিয়মবিলাক চলিয়ে আছে সেইবিলাক তাৰপিছত সৰু ল'ৰা ছোৱালীয়ে খেলিবলে ভালো পায় গ'লে তাত যেতিয়াই তেতিয়া হ'লেও যায় আৰু ৰংঘৰ বুলিয়ে চাব পৰা যায় তাৰপিছত আপোনাৰ তলাতল ঘৰো তাৰপৰা অলপ আগলৈ আছে তলাতল ঘৰ সেই তলাতল ঘৰটো আহোম ৰজাৰ দিনতে বনাইছিল যেতিয়া বনাইছিল ইয়াত সেই তেতিয়া সেইবিলাক ৰজাৰ দিনতে বনোৱা হৈছিল আৰু তেতিয়া বৰা চাউল হাঁহ কণী তেনেকে ইত্যাদি ব্যৱহাৰ কৰি ধৰক নিৰ্মাণ কৰিছিল বুলি গম পোৱা গৈছিল এইবিলাক উন্নত মানদণ্ড মানত বনোৱা হৈছিল বুলি ভবা হয় কাৰণে যিহেতু প্ৰাকৃতিক দুৰ্যোগৰ সময়তো এইবিলাক শ শ বছৰৰ পাছতো এইটো একো ক্ষতি হোৱা নাই আৰু ইয়ালৈ বহুতো দেশী বিদেশী পৰ্যটক চাবলৈ আহে সকলো মানুহ চাবলে যায় আৰু চাই ভালো পায় এইবিলাক শিৱসাগৰৰ জয় ওচৰতে জয়সাগৰ পুখুৰী জয়দৌলো আছে সেই জয়দৌলতো মানুহ বিভিন্ন ধৰণৰ যায় তাত সেই পুখুৰীত নাও চলাই জাহাজো চলে মানুহ ইপাৰৰ পৰা সিপাৰো হয় জয়দৌলতো সেই পূজা অৰ্চনা কৰে দেশী বিদেশী আহে চাবলৈ কৰিবলৈ জেগা চাবলৈও আহে পূজা অৰ্চনা কৰিবলৈও আহে তাৰ পৰা শিৱসাগৰ পৰা অলপ দূৰ গ'লেই গড়গাঁৱত আপোনাৰ কাৰেংঘৰ পোৱা যায় সেই কাৰেংঘৰটো আমি চাবলৈ যাওঁ আৰু মোৰ ঘৰৰ আলহী আহিলেও কাৰেংঘৰ দেখুৱাবলৈ নিম এইটো এটা তিনিমহলীয়া ঘৰ হয় তাতো ইয়াৰ মুখ্য দৰ্জা দহখন বুলি জনা যায় আৰু আৰু প্ৰাকৃতিক পৰিৱেশতো ইমানেই ধুনীয়া যে বিভিন্ন পৰ্যটক আহি ভাল পায় ইয়াত ভিতৰত সোমাবলে তাতো পঁচিছ টকামান লয় আৰু আৰু তাতো চাৰিওফালে ফুলনি বাৰী ধুনীয়াকৈ ৰখা হৈছে ভিতৰত সোমালেও তেনেকে দৰ্জা চাৰিওফালে যেনিয়ে তেনে আছে ওলাব পৰা যায় এইফালে আৰু অলপদূৰ গ'লে আকৌ চৰাইদেউ মৈদামটো পোৱা যায় এই চৰাইদেউ মৈদামতো পুৰণি দিনৰ ৰজাৰ তাত কিছুমান বস্তু ৰাখিছিল সেই বস্তুবিলাকৰ ভিতৰত এক আ অলংকাৰ এনেকে পুতি থৈছিল আৰু তেতিয়া কিন্তু ব্ৰিটিছে যেতিয়া ইয়ালৈ আমাৰ অসমখন মানে যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে সেইবিলাক গম পাই খান্দি উলিয়াই লৈ গৈছিল তাৰ পিছতো আৰু চাবলগীয়া ধেৰ জেগা আছে শিৱসাগৰতো আৰু আমি ইয়াতো এইফালে বগৰী চাপৰি আছে জেগা ধুনীয়া ধুনীয়া জেগা আছে এই আমাৰ ওচৰতে মৰাণ চৰাইদেউ জিলাত তাতো ধুনীয়া বগৰী চাপৰি বুলি কয় যে জেগাডোখৰ আহল বহল ধুনীয়া চাফা চিকুণ তাতো সকলো মানুহে মিলি ধৰক ল'ৰা ছোৱালী খেলি ভাল পায় তেনেকুৱাকে মাক দেউতাকে চিন্তা কৰি মানে পিকনিক খোৱা হয় আনন্দ ওলাহৰ মাজতে থাকিবলে আৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিবলে এডখৰত তেনেকুৱা বগৰী চাপৰি ধুনীয়া বগৰীও লাগে ঢেৰ বগৰী গছো আছে আৰু ধুনীয়াকে দোকান পোহাৰো আছে ধুনীয়াকে বনাই খাবলৈ সুবিধাজনকো আছে কাষতে এখন নিজৰা আছে নিজৰাটো ধুনীয়াকৈ পানী বৈ থাকে ভালো লাগে আৰু লগতে তাতে ধুনীয়াকৈ বনাই খাবলৈ সুবিধা হয় টিউবেল চিউবেল পানী ধুনীয়াকে দিয়া হয় পানীৰ ব্যৱস্থাও তাতে সকলোৱে মিলি তেনেকে আমি বনভোজ খাওগৈ ওচৰ চুবুৰীয়াই মিলি বেছিকৈ নহয় অলপ দূৰতে হয় তাতে খোৱা হয় তাৰপা আপোনাৰ এইফালে